আমি ওজন কমাবলৈ ৰাতিপুৱা চাৰিটা বজাতে উঠো চাৰিটা বজাত উঠি পেলাই আমি দুঘণ্টা খোজকাঢ়ো খোজকাঢ়ি আহি পেলাই ঘৰত আমি ব্যায়াম কৰোঁ ব্যায়াম কৰি আমি চাহ খাওঁ লাল চাহ তাৰে পিছত আমি ৰাতি ভাত নাখাওঁ শুকান ৰুটি খাওঁ ঘিউ নাখাওঁ আলু নাখাওঁ চৰ্বী হোৱা বস্তুবোৰ এইবোৰ নাখাওঁ আমি আৰু আমাৰ ওচৰত জিম আছে ব্যায়াম কৰিব যাওঁ আমি তাতে

ওজন ক কমাবলৈ আমি খোজকাঢ়িব লাগিব আৰু দৌৰিব লাগিব দৌৰি আহিও আমি ঘৰত ব্যায়াম কৰোঁ আৰু ৰাতি শোৱাৰ আগত আমি চোতালতে অলপ খোজকাঢ়ো আৰু ৰাতিপুৱা সোনকালে উঠি আমি বহুত দূৰলৈ অলপ খোজকাঢ়ি যাওঁ খোজকাঢ়ি আহি পেলাই ঘৰত কিছু সময় আধা ঘণ্টামান সময় ব্যায়াম কৰোঁ ব্যায়াম কৰি উঠি আমি অকণমান লাল চাহ খাওঁ লাল চাহ খাই আমি ঘিউ নাখাওঁ ঘিউ আলু নাখাওঁ